শোণিতপুৰ জিলাত বহুত ধৰণৰ শিক্ষা বা শিক্ষণৰ সুবিধা উপলব্ধ আছে যেনে মাষ্টাৰ্ছৰ বাবে তেজপুৰ ইউনিভাৰ্ছিটি হাই ছেকেণ্ডাৰী বি এ বি কম বি এছ চি এইবিলাকৰ বাবে দৰং মহাবিদ্যালয় তেজপুৰ মহাবিদ্যালয় আদিবোৰ অৱস্থিত আছে লগতে নানা ধৰণৰ ইনষ্টিটিউট আদিবোৰ ইয়াত খোলা হৈছে তাৰ লগতে এই ইনষ্টিটিউট মহাবিদ্যালয়বিলাকে বহু ধৰণৰ প্ৰভাৱ পেলায় আমাৰ ডিষ্ট্ৰিকটোৰ উন্নয়নৰ ফলত লগতে এই সকলোবোৰ ইনষ্টিটিউটত যোগ হ'বলৈ এনট্ৰেন্স দিবলগীয়া হয় তেজপুৰ ইউনিভাৰ্ছিটিত এডমিশ্যন দিবলৈ বা যোগ কৰিবৰ বাবে এনট্ৰেন্স দিবলগীয়া হয় আৰু চৰকাৰী বিদ্যালয়সমূহৰ পৰিস্থিতি ভালেই কলেজিয়েট লগতে আৰু কিছুমান বিহগুৰি হাই স্কুল আদিবোৰ চৰকাৰী কলেজ স্কুল আদিবোৰ ইয়াতে দেখা যায় আৰু নানা ধৰণৰ স্কুলো ইয়াত অৱস্থিত আছে